মোৰ চখটো আছিলে ভ্ৰমণ কৰা প্ৰাকৃতিক পৰিৱেশটো উপভোগ কৰা মই ভাবোঁ চাৰিচকীয়া বাহনত ভ্ৰমণ কৰিলে অকল চালকে গৈ আছে মানে গন্তব্য স্থানটোহে উপভোগ কৰিব পাৰি কিন্তু মটৰচাইকলেৰে ভ্ৰমণ কৰিলে গন্তব্য স্থানটোৰ লগতে তালৈকে অহা যোৱা কৰা ৰাস্তা যিবোৰ পৰিৱেশ পোৱা যায় সেইবিলাকো উপভোগ কৰিব পাৰি মই যেতিয়া মটৰচাইকেল কিনিবৰ বাবে ইউটিউবত ভিডিঅ'বোৰ চাই আছিলোঁ কোনখন মটৰচাইকেল ভাল হ'ব বুলি তেতিয়া সিহঁতৰ বাইকিঙৰ ভিডিঅ'বোৰ চাই ময়ো প্ৰেৰণা পাই গৈছিলোঁ যে জীৱনটো এনেকৈয় উপভোগ কৰিব পাৰি বুলি তেতিয়াৰ পৰা মই বাইকিং আৰম্ভ কৰি দিছিলোঁ মোৰ প্ৰথম গন্তব্য স্থানটো আছিলে মেঘালয় এনেকুৱা মনোমোহা দৃশ্যবোৰ অকল মটৰচাইকেলেৰেহে উপভোগ কৰিব পাৰি তাত গৈ থকা ৰাস্তাবোৰৰ সোফালে চালে বাওঁফালে চালে অকল প্ৰাকৃতিক দৃশ্যবোৰহে পোৱা যায় এনেকুৱা মনোমোহা দৃশ্যবোৰ অকল মটৰচাইকেলেৰেহে উপভোগ কৰিব পাৰি বুলি মই ভাবোঁ চাব গ'লে মোৰ বাইকিঙৰ প্ৰেৰণাটো পাইছোঁ মোৰ প্ৰাকৃতিক দৃশ্য উপভোগ কৰা হেঁপাহৰ পৰা আৰু চাব গ'লে ইউটিউবৰ পৰাও পাইছোঁ